হেল্ল' আচ্ছা এইটো বৰষা এইটো বৰষা বস্ত্ৰালয়ত লাগিছেনে বাৰু আচ্ছা মই গীতাৰ্থই ক'লো মই আদাবাৰীৰ পৰা কৈছোঁ নলবাৰীৰ আচ্ছা মানে মোক চাদৰ এযোৰ লাগিছিল চাদৰ মেখেলা লাগিছিল গতিকে আপোনাৰ তাত কেনেকুৱা ধৰণৰ আছেনো বাৰু ভে ভেৰাইটি কেনেকুৱা ধৰণৰ আছে আচ্ছা মানে মোৰ ৱাইফৰ ভনীয়েকৰ বিয়া আছে হা গতিকে ৱাইফে কৈ আছে যে ৱাইফক বোলে পাটৰ চেট এযোৰ লাগে গতিকে পাটৰ চেট পাম নেকি আপোনাৰ তাত

আচ্ছা আচ্ছা অনলাইন পাই যায় ন বুজিছোঁ বুজিছোঁ বুজিছোঁ বুজিছোঁ তেনেহ'লে এটা কাম কৰকচোন আপোনালোকৰ এড্ৰেছটো ক'ব নেকি আপোনালোকৰ ঘগ্ৰাপাৰাত নেকি জাগাটো

তিনি হেজাৰ মানৰ পৰা পাম ন তেনেহ'লে ঠিকে আছে বাৰু ঠিকেই আছে বাৰু এনেই চাৰি হেজাৰমানৰ ৰেঞ্জত কিবা পাম নেকি পাই যাম ন হা হা হা বুজছোঁ বুজছোঁ বুজছোঁ বুজছোঁ বুজছোঁ দিয়ক ঠিক আছে তেন্তে মই কালি যাম দিয়ক ঠিক আছে কালি এবাৰ যাই আৰু মই ৱাই ৱাইফকো লৈ যাম যায় মেলি হেৰি মানে বস্তু আলোচনা কৰি কিনি লৈ আহিম ঠিক আছে ঠিক আছে দিয়ক এতিয়া ৰাখিছোঁ দিয়ক